এই বজাৰত

তাকে আকৌ

এই বজাৰ নামশলা বজাৰ মাংস নিবা আহিছোঁ

এই মোৰ অলপ দেৰি হ'ল আধা ঘণ্টা মই খাহী ল'লোঁ সাতশ টকা কিলোঁ ইয়াতে সাতশ বুলি কৈছে

খাহী ল'ম নে কি

লোকেল চাৰিশ কিলো

গোটাকৈ ল'লে পাবি মূৰ্গী কমত

বাকী আছে পঁয়ত্ৰিছ টকা অঁ খাহী মাংস ল'ম মাছ কি ৰূপচন্দা ৰূপচন্দা কিলো দুইশ বিছ পিচ নহ'ব দহ পিচ হ'ব অঁ হ'ব দে তই পইচাটো মাৰি দিবি হ'ব দে দে পিছত মই লৈ যাম দে অঁ অঁ